হেল্ল' দাদা এই ৰাতি মানে এইটো অট' পোৱাতো সম্ভৱ হ'বনে বাৰু মই মানে এই ইষ্টেচন ইষ্টেচনলৈ যাবলগীয়া আছিলে ৰাতি আঠমান বজাত মোৰ নমান বজাত মোৰ টিকেট আছিলে মানে টিকেট কটা আছিলে আঠমান বজাত মই তাত উপস্থিত হ'বগৈ লাগিব মই লেজাইৰ পৰা ডিব্ৰুগড় ইষ্টেচনলৈকে যাম তাকে ৰাতি যদি অট' যদি সম্ভৱ হয় মানে চলাচলটো হয় তেতিয়া মানে মই আঠটামান বজাত মোক তাত পোৱাকে লেজাইৰ পৰা লৈ যাবহি